কি কৰিছ এনেই অ' হ'ব বাৰু

অ' হ'ব মই এঘণ্টামান পিছত পামগৈ বাৰু এঘণ্টামান লাগিব আৰু অ' হ'ব মই ধুই থৈ দিম তই আহি পেলাই মেলি দিবি পিছত ক'ত যাব লগা আছেনো অ' অ' হস্পিতালত কেলে যাৱ অ' মই এতিয়া চাকৰিতে আছোঁ আজি অলপ সোনকালে ওলাই যাব লাগিব আৰু

বজাৰলৈ গ'লে মাংস অকণমান লৈ আহিবি ছাগলী মাংস এতিয়া খোৱা বোৱা হ'ল ভাত খালি অ' খালোঁ অ' বাৰু ঠিক আছে তেতিয়াহ'লে মই থওঁ এতিয়া ন অ' অ' হ'ব দে ঠিক আছে